যেতিয়া মোৰ ওচৰত সময় কম থাকে কম সময়তে মই ওলাই যাব লাগে তেতিয়া মই খাবৰ কাৰণে মোৰ এতিয়া তেতিয়া একো নাথাকে তেতিয়া মই মেগীটো খাওঁ মেগীটো পটককৈ হয় পটককৈ বনাই মেলি মানে খাই যাব পাৰি পটককৈ ওচৰৰ দোকানৰপৰা মেগীয়ে আনো আৰু আনি ভাঙো ভাঙি মেলি গেছ জ্বলাই তাত পানীত দি দিওঁ পটককৈ মানে বইল কৰোঁ বইল কৰি উতলাই থাকোঁ উতলাই থাকোঁ তাৰছত তাত মেগী মেগীৰ লগত অহা মছালাটো মছালাটো ফালি দি দিওঁ তাত ফালি দিয়াৰ পিছত তাত অলপ সৰু সৰু আলুগুটি অলপ মানে কাটি দিওঁ তাৰপৰা পিঁয়াজ কাটি দিওঁ পিঁয়াজ কাটি অলপ পিঁয়াজ থৈ দিওঁ ফ্ৰাই কৰি ফ্ৰাই কৰিবৰ কাৰণে তাৰপাছত নমাওঁ নমাই মেলি ধুনীয়াকৈ তেল অকমান দিওঁ তেল দি তাত ফ্ৰাই কৰোঁ ফ্ৰাই কৰি তাৰপিছতে মই খাওঁ খাই ভাল লাগে মেগীটো মোৰ বহুত প্ৰিয় হয় মই ভালপাওঁ হাতত সময় কম থাকিলে কম সময়তে বনাব পৰা বস্তু মেগীয়ে হয় মেগী খাই মই আগবেলাটো তেনেকৈ পাৰেই কৰি দিওঁ আৰু মেগীটো ওচৰতে কিনিবলৈ পায় পটককৈ লৈ আহোঁ আৰু কিনি পটককৈ বনাই দিওঁ বনাই খাই যাওঁ ওলাই